মই ৰন্ধাত বেছি সময় অতিবাহিত কৰিব নিবিচাৰিম খুব বেছি আপোনাৰ এক ঘন্টা বা ডেৰ ঘন্টাৰ এটা সময় ৰেচিপি বনাবলৈ দিব পাৰিম তাৰ ভিতৰত মই এবাৰ এটা নজনা খাদ্য তৈয়াৰ কৰিবলৈ লৈছিলোঁ তেতিয়া মোৰ মেক্সিমাম দুই ঘন্টাৰ সময় লাগিছিল কিন্তু সেই খাদ্যটো হৈছে পেৰা মই পেৰা বনাবলৈ তৈয়াৰ কৰিছিলোঁ এটা এবাৰ গাখীৰ অলপ লৈ চেনি আৰু গৰম কৰি আপোনাৰ পেৰা বনাবলৈ প্ৰস্তুত কৰিছিলোঁ তেতিয়া মোৰ বহুত সময় লাগিছিল আৰু মই যেতিয়া প্ৰথমবাৰ ৰুটি তৈয়াৰ কৰিছিলোঁ যেতিয়া ৰুটি আটা মঠি পেলাই পানী দি আটা বেলনাত বেলিছিলোঁ তেতিয়া মোৰ বহুত দেৰি লাগিছিল কাৰণ মই প্ৰথমতে ইমান অভিজ্ঞ নাছিলোঁ আটা মাৰি বনাই ৰুটি তৈয়াৰ কৰাটো বহুত প্ৰথমতে মই বহুত জটিল কাম বুলি ভাবিছিলোঁ কিন্ত সময় অনুযায়ী পাছত মই এতিয়া সেই ৰেচিপিটো বনাবলৈ সক্ষম হৈছোঁ